মোৰ প্ৰিয় অসমীয়া শব্দ হৈছে স্বনিৰ্ভৰশীলতা আৰু স্বাধীনতা আৰু এই শব্দ দুটা মোৰ খুবেই প্ৰিয় কাৰণ মই জীৱনত স্বনিৰ্ভৰশীল স্বনিৰ্ভৰশীল হ'বলৈ বিচাৰোঁ আৰু মই সেইবাবে খুব কষ্ট কৰিবও বিচাৰোঁ আৰু স্বনিৰ্ভৰশীলতা হোৱাৰ লগে লগে মই সমাজত এগৰাকী সুদক্ষ আৰু ৰেচপনচিবল মানে দায়িত্বপৰায়ণ হৈ দায়িত্বপৰায়ণ নাগৰিক হৈ পেলাই থিয় দিব পাৰিম আৰু তেতিয়া মোক কোনেও কোনো ধৰণৰ আঙুলি দেখুৱাই কথা ক'ব নোৱাৰিব সেইবাবে মই স্বনিৰ্ভৰশীলতা শব্দটো মোৰ বাবে খুবেই প্ৰিয় আৰু স্বাধীনতা শব্দটোও মোৰ বাবে খুবেই প্ৰিয় কিয়নো মই মই এগৰাকী স্বাধীনতা প্ৰিয় ছোৱালী আৰু মই নিজৰ স্বাধীনতাখিনি মোক লাগে কাৰণ মই কাৰণ মই ডাঙৰ হ'ব বিচাৰোঁ মই বহুত কথা শিকিব বিচাৰোঁ আৰু সেইখিনিৰ বাবে কিন্তু মোক বাধা দি থাকিলে নহ'ব মোক স্বাধীনতা লাগেই আৰু মই সেইখিনি নিজৰ কৰিমেই কিয়নো জীৱনত স্বাধীন নহ'লে কেনেকৈ হ'ব মই বেলেগৰ বেলেগৰ তলত থাকিব কেতিয়াও নিবিচাৰোঁ মই সদায় স্বাধীন হ'বলৈকে চেষ্টা কৰি থাকোঁ আৰু তাৰ বাবে মই যিমান কষ্ট কৰিব লাগে সিমানখিনি কষ্ট মই কৰি যাম সেয়েহে স্বাধীনতা আৰু স্বনিৰ্ভৰশীলতা এই দুয়োটা শব্দ মোৰ খুবেই প্ৰিয় আৰু মই অসমীয়াৰ এজন স্থানীয় বক্তা হিচাপে গৌৰৱান্বিত অনুভৱ কৰোঁ কিয়নো অসমীয়া শব্দটো অসমীয়া ভাষা অসমীয়া সংস্কৃতি অসমীয়া সাহিত্য খুবেই খুবেই চহকী বহুত কম ভাষা আছে যিখিনি সাহিত্য হওক সাহিত্যৰ ফালৰ পৰাই হওক বা শব্দৰ ফালৰ পৰাই হওক চহকী আৰু তাৰে ভিতৰত অন্যতম হৈছে অসমীয়া ভাষা সাংবিধানিক স্বীকৃতি দিয়া অন্যতম ভাষা হৈছে অসমীয়া ভাষা সেইবাবে মই অসমীয়া অসমীয়া বক্তা হিচাপে বা এজন অসমীয়া হিচাপে খুবেই গৌৰৱান্বিত অনুভৱ কৰোঁ আৰু মই অসমীয়া ভাষাটো আগবঢ়াই নিবলৈ সদায় চেষ্টা কৰিম সদায় চেষ্টা কৰি আহিছোঁ আৰু তাৰ উপৰি আৰু তাৰোপৰি অসমীয়া ভাষাটো পঞ্চাশটা কথিত ভাষাৰ ভিতৰত সকলোতকৈ বেছি কোৱা ভাষাৰ ভিতৰতো পৰে সেয়েহে অসমীয়া ভাষাটো লৈ মই খুবেই গৌৰৱান্বিত খুবেই চহকী ভাষা খুব ধুনীয়া এটা ভাষা